অসমীয়া সমাজত আমাৰ জলপানটো অতি প্ৰিয় জলপান নহ'লে আমাৰ কোনো কামেই নচলে আমি ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই প্ৰথম আমি চাহ কাপৰ লগত কিবা নহয় কিবা এটা আমি জলপান খাওঁৱেই যেনে মুড়িয়ে হওক সান্দহেই হওক কিবা এটা আমি লঘুকৈ হ'লেও জলপান খাওঁ আগৰ দিনৰ মানুহে ধৰক সান্দহ পিঠাগুড়ি চিৰা দৈ ঘৰে ঘৰে ঘৰে থাকে আৰু তেওঁলোকে ৰাতিপুৱা সেই জলপানৰে তেওঁলোকৰ ৰাতিপুৱাৰ সাঁজটো পূৰাই দৈ কোমল চাউল আদি জলপানো আমাৰ অসমীয়া বিহু আহিলে আমাৰ জলপানটো আমাৰ লাগিবই গতিকে এই জলপান আমাৰ ঘৰতে তৈয়াৰ কৰিব পাৰি কোমল চাউল হওক চিৰা হওক আমি ঘৰতে তৈয়াৰ কৰোঁ পিঠা ধৰক বৰপিঠা তিলপিঠা নাৰিকলৰ লাড়ু আৰু সান্দহ মুড়ি লাড়ু এই সকলোবিলাক আমি ঘৰতে তৈয়াৰ কৰোঁ আমাৰ অসমীয়া সমাজৰ এইটো এটা পৰম্পৰা খাদ্য সকলোবিলাক জলপানেই আমাৰ ঘৰত তৈয়াৰ কৰা হয় কোনো ধৰণৰ দোকানৰ পৰা আমাৰ কিনি আনিবলগীয়া নহয় কিন্তু আজিৰ সমাজত কি হৈছে সেইবিলাক প্ৰায় লুপ্তপ্ৰায় আজি সমাজত কি হৈছে যে দোকানত যিকোনো ভেৰাইটিজ ধৰণৰ বিস্কুটেই হওক বা অন্য ধৰণৰ মিঠাই পোৱা যায় সেই কাৰণে আমাৰ যি অসমীয়া সমাজৰ জলপান বা অসমত থলুৱা যিখিনি জলপান এই সকলোবিলাক লুপ্তপ্ৰায় আজিকালি সকলোৱে ৰেষ্টুৰেণ্টৰ পৰা অনা জলপানহে খাই ভাল পায় এইয়া কি তেওঁলোকে সেইয়াৰ সোৱাদ যিটো পায় আমাৰ যি থলুৱা জলপান সান্দহ পিঠাগুড়িৰ হওক বা চিৰা দৈ এই সোৱাদ ল'বলৈ তেওঁলোকে ভাল নেপায় আজিকালি ল'ৰা ছোৱালীয়ে মুঠতে ৰেষ্টুৰেণ্টৰ পৰা আনি চিকেন বিৰিয়ানি বাৰ্গাৰ এনে ধৰণৰ বস্তুৰহে তেওঁলোকৰ প্ৰিয় আমাৰ যদি অসমীয়া জলপান তেওঁলোকক উলিয়াই দিয়ে তেওঁলোকে নাক কোচাই লাহেকৈ আঁতৰ হৈ গুচি যায় সেই কাৰণে আমাৰ প্ৰায়বিলাক অসমীয়া যিখিনি জলপান সেইখিনি প্ৰায় মানুহৰ আজিকালি ঘৰে ঘৰে নকৰাই হৈছে আৰু এলেহুৱাও হৈছে মানুহবিলাক দোকানৰ পৰা কিনি মেলি আনি তেওঁলোকে আজিকালি আকৌ কি হৈছে ধৰক তিলপিঠা নাৰিকলৰ লাড়ু গোটবিলাকত বনাবলৈ দি দিয়ে দি পেলাই বেকাৰীত দি দিব তাৰ পৰাই তেওঁলোকে কম কষ্টত মানে কম সম মানে হেৰিত সময়টো তেওঁলোকে অপব্যয় নকৰি তেওঁলোকে সেই সেইয়া আনিয়ে ধৰক বিহুটো পালন কৰে কিন্তু আগৰ দিনত সেইটো নাছিলে তেওঁলোকে ঘৰতে ধুনীয়াকৈ বনাই মেলি সেইখিনি জলপানৰে তেওঁলোকে চলিব পাৰিছিল কিন্তু আজিকালি আমাৰ সমাজত এই জলপান প্ৰায় লুপ্তপ্ৰায় দোকানৰ পৰা অন অনা বিস্কুট মিঠাই তেওঁলোকে খুব ভাল পায় সেই কাৰণে আমাৰ যিখিনি অসমীয়া সমাজৰ জা জলপান সেইখিনি আমি সদায় সংৰক্ষণ কৰিবলৈ হ'লে আমি কষ্ট কৰিব লাগিব কষ্ট কৰিলে আমি ঘৰতে সেইখিনি উপাৰ্জন কৰিব পাৰিম উপাৰ্জন কৰি আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম আমি সেই কামটো কৰিবলৈ হ'লে আমি আমাৰ ৰেষ্টুৰেণ্ট দোকানৰ সকলোবিলাক এৰি বাদ দিব লাগিব